প্ৰথমবাৰ মই কি ৰান্ধিছিলো জানে প্ৰথমবাৰ ৰন্ধাৰ অভিজ্ঞতা বুলি ক'লে খুব এটা হাস্যৰসক মানে এটা ইস্মিতি বুলি ক'ব লাগিব বহুত মানে সেইখিনি সময়ত মই বহুত ভয়ো খাইছিলো নাৰ্ভাছ ফিল কৰিছিলো কিন্তু এতিয়া পিছত ভাৱিলে মানে সেই স্মৃতিটো খুব হাস্যৰসৰ হৈ পৰে মোৰ বাবে কাৰণ তেনেকুৱা এটা কণ্ডিচন হৈ গৈছিলে পৰিস্থিতি মই মানে পৰিস্থিতি সন্মুখীন হ'বলগীয়া হৈছিলে কাৰণ যিহেতু প্ৰথম ৰান্ধিছিলো সেইদিনাখন আপোনাৰ কণী তৰকাৰী মানে এগ কাৰী বনাই বনাইছিলো দেই বনাইছিলো মানে ঘটনাটো কি হৈছিলে আপোনাৰ ঘৰত মানে কোনো নাছিলে ঘৰত কোনো নাছিলে মই এফালে গৈছিলো মাহঁতো নাছিলে তাৰপিছত মোৰ কি হ'ল মোৰ খুব ভোক লাগিলে ঘৰৰ ওচৰ পালোহি ময়ো নাজানো দেই যে মাহঁত ক'ৰবালৈ গুচি গৈছে বুলি মাহঁতে মানে ঘপককে যাবলগীয়া হ'ল এফালে তাৰপৰা তেতিয়া ইমান ভোক লাগিছে ঘৰৰ ওচৰ পাইছোহি মানে থাকিব পৰা নাই তাৰ পিছত আৰু মই ভাৱিলো যে নাই ঘৰৰ ওচৰ পাইছোহি যেতিয়া ইমান সময় ৰখি লৈ ঘৰতে ভাত ভাত খোৱাৰো সময় হৈছে দুপৰীয়া ঘৰতে যাওঁ ঘৰতে ভাত সাঁজ খাই লওঁগৈ থিক আছে তাৰপিছত আহিছো ঘৰলে ঘৰলে আহি পেলাই মই আচলতে গ্ৰীলখনতো চোৱা নাই যে তলা মাৰা হৈ আছে মানে ইমানেই ভোকত মানে কেনেকে কলিং বেলটো বজাই পেলাই মানে ভিতৰলে সোমাই ভাতকিটা খাওঁ মোৰ মানে সেইটো ধাণ্ডাত আছিলো দেই কলিং বেলটো বজাই আছো আপোনাৰ এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাচঁবাৰলেকে মা মা মা কে মাতি আছো কাৰো একো শব্দ নাই মই বোলো কি হ'ল তেতিয়া ঘপককে এবাৰ চকুত পৰিল যে গ্ৰীলত তলা মৰা হৈ আছে সেইখিনি সময়তে মই তাতে মই বাহিৰতে মই মানে এক্সোৱলি পাঁচমিনিটমান মোৰ গলেই বাহিৰতে মই মানে মাতিয়ে আছো মই তাৰপিছতো মানে পাঁচ মিনিটলৈকে মই মন কৰা নাই তলা মৰা আছে বুলি গ্ৰীলখনত তাৰপিছত মই ফোন কৰিলো ফোন কৰি পেলাই মাক ক'লো মায়ে কৈছে যে এনেকে এফালে ইমাৰ্জিঞ্চি আহিবলগীয়া হৈছে তই এটা কাম কৰিবি মই ভাতকিটাহে খালী বনাই থৈ আহিলোঁ তই কণীৰ তৰকাৰীটো বনাই থৈ আহিবি আমিও খামগে মই বোলো আৰে তুমি দেখোন জানাই মই আজিলেকে কণীৰ তৰকাৰী বনাইয়ে পোৱা নাই তেনেকে মই ৰান্ধি পোৱাই নাই মই চাহকণহে বনাইছিলো তেতিয়া সময়ত মানে তেতিয়া মানে আজিৰ পৰা ধৰি লওক ছবছৰ মানৰ আগৰ কথা ছয় সাত বছৰৰ আগৰ কথা এতিয়া কৰিম কি তাৰপিছত ঠিক আছে বাৰু দেখা যাব কি কৰা যায় তাৰপিছত হেৰি কৰিলো গ'লো ভিতৰলে সোমাই সোমাই ফ্ৰেছ হৈ পেলাই তাৰপিছত গেছ চেছ জ্বলাই পেলাই বিশ্বাস কৰক ওৱান পাৰ্ছনো আইদিয়া নাইকিয়া এগ কাৰী বনাব হ'লে কণীকিটা যে বইল কৰি ল'ব লাগে মই সেইটো পৰ্যন্ত নাজানো তাৰমানে কাৰণ মই খাওঁতে কোনোদিনে উপলব্ধিয়ে কৰা নাই যে এইটো বইল কণীটো যে ফ্ৰাই কৰি দিছে বুলি তাৰপিছত মই কৰোঁ কি মানে কেনেকে কি আৰম্ভ কৰোঁ কিনো নকৰোঁ মইতো একেবাৰে তেতিয়া আপোনাৰ কি আছিলে নৱেম্বৰ পাৰ হৈছে আৰু মানে নৱেম্বৰ লাষ্ট মানত এনেকুৱা মানত হ'ব নেকি তেতিয়াতো গৰমো নাছিলে এইখিনি সময়ত ঘামি জুমি নাৰ্ভাছ হৈ অৱস্থা নাইকিয়া হ'ল কাৰণ মোৰ ভোক এনেকুৱা লাগিছে আৰু কণীৰ তৰকাৰী বনাবলে দিছে মোক এতিয়া কৰো কি কি কৰো তাৰপিছত মালে ফোন কৰিছো দুবাৰ সেইখিনি সময়ত আকৌ মায়ে ৰিচিভ কৰা নাই এটলিষ্ট মই হেৰিটো পালে কম তাৰপিছত তাৰপা ঘৰৰ ওচৰৰ ভণ্টি এজনী আছে তাইক মাতিলো মই বোলো কণী তৰকাৰী বনাও প্ৰথমতে কি কৰিব লাগে তায়ো বেঙীয়ে বুৰ্বকজনীয়ে সেইজনী ষোল্ল সোতৰ বছৰ হ'ল তায়োনো ছোৱালী এজনী হৈ পেলাইনো কণী তৰকাৰীত প্ৰথমতে কি কৰিব লাগে সেইটোও নাজানেনে লৰাটোৱে নজনা বেলেগ কথা বাৰু তাই কৈছে এই মই বনাই পোৱা নাই নহয় মই খাইহে পাইছো মই বোলো ৰাক্ষসনী মোৰ সৈতি একেই তই বোলো তাৰপিছত আৰু সেইটো গ'ল বোলো নাই ইউটিউবতে চাব লাগিব তাৰপিছত ইউটিউবত মাৰিছো তেতিয়া দেখিছো যে ও আকৌ কণী বইল কৰিব লাগিব এতিয়া এইয়ো প্ৰেছাৰত আলু কণী দি বইল হোৱালে মোৰ পেটটোৱে বইল হৈ যাবগে এতিয়া ফাটি ছিটি তাৰপিছত আৰু উপায় নাই আৰু কৰিম কি পানীকে খাই আছো ঘৰতে তিয়ঁহ আছিলে তিয়ঁহ এটা খালো ক'ৰবাত কিবা অকণমাণ বনাবলে শক্তি পোৱাকে আৰু দেই তাৰপিছত হেৰিটো কণীকিটা বইল কৰি হ'ল আৰু আকৌ ঠাণ্ডা কৰিছোঁ কেনেকে আক' প্ৰেছাৰ গৰম পানীখিনি পেলাই তাতে ঠাণ্ডা পানী এগাল দি ফ্ৰীজৰ পৰা সোনকালে মানে কণীকিটা ছিগিব লাগে বাকলিটো ছিগিব লাগে আলোগিটা ছিগিব লাগে তেনেকে হেৰি কৰিলো তাৰপিছত ইউটিউবটো লগাই লৈছো কাষতে ইউটিউবত কৈ গৈ আছে ইফালে আকৌ প'জ কৰো আকৌ মছলা হেৰি কৰো আকৌ পিয়াঁজ কাটো মই মইতো প্ৰথমতে হেৰি কৰিলো অঁ এইটো জমনি হ'ল তাৰপিছত কণী আলুকিটা যে ফ্ৰাই কৰিব লাগে আৰু তেতিয়া মানে ঘৰত এনেকুৱা বনোৱা কেৰাহী আছিলে এটাই মই কণিকিটা প্ৰথমতে কণী আলুৱে ফ্ৰাই নকৰি কি কৰিলো সেইখিনি তাৰমানে সেইখিনি ইউটিউবত যে চলি আছিলে সেইখিনি ইউটিউবৰ পৰা মানে গুচি গ'ল মই মানে সেইখিনি মই ভাৱিছোঁ কি এইখিনিতো গম পালোৱে তাৰপৰা প'জ কৰি থলোঁ প'জ কৰি আকৌ প্লে কৰি দিয়াৰ লগে লগে তাৰপৰা যোনখিনি আহিলে মানে কাৰীখিনি যে বনাব লাগে মইতো আগৰখিনি পাহৰি থাকিলোঁ মূৰৰ পৰা গুচি গ'ল যে কণী আলুগিটা ফ্ৰাই কৰিব লাগে কাৰণ সেইখিনি অলৰেদি চালোঁ পাহৰি পেলাই মই জোল বনালো মানে মছলা চছলা দি জোল বনালো জোল বনোৱাৰ পিছত তাৰপিছত সেইখিনি মানে প'জ কৰি থৈ দিছো আৰু জোলখিনি বনোৱা মই একে বনাই নিমখ চিমখ দি হালধি চালধি এইবিলাক মছলা দি চব হেৰি কৰিছোঁ পিয়াঁজ ছিয়াজ দি পেলাই কৰিলোঁ তাৰপিছত যেতিয়া আকৌ ইউটিউবত প্লে কৰা কৈছে যে নাই আপুনি হেৰি কৰিব এতিয়া আপুনি কণী ফ্ৰাই আণ্ডাকেইটা ওপৰত দি দিয়ক জোলখিনিত দি দিয়ক লাষ্ট সময়ত মই বোলো যা মইতো কণীৱে আলুৱে ফ্ৰাইয়ে নকৰিলো আ কি হ'ব এতিয়া এতিয়া আচলতে হেৰি হ'ল মায়ে মানে দালি অলপো বনাই থৈ গৈছিলে এটা কেৰাহীত মানে গামলা এটাত মই এতিয়া কৰোঁ কি এতিয়া আকৌ ডাঙৰ যিটো আমাৰ ডাঙৰ হেৰি এটা আনিছো কাৰণ কণী আঞ্জাখিনি থ'ব পৰা সিমান সমানো মানে তেনেকা লেভেলতো চৰিয়া নাছিলে আকৌ মষ্ট হেৰিয়াত ভোজত চোজত যে লাগে সেই তেনেকুৱা এটা ডাঙৰ হেৰিয়াত জোলখিনি কাঢ়িছো কাঢ়ি পেলাই আকৌ কণী আলু ফ্ৰাই কৰিছো ফ্ৰাই কৰি পেলাই যে কি জমনি নহয় এইটো ম'মেণ্ট বা ফ্ৰাই কৰি পেলাই খাই চাইছো ওম বঢ়িয়া হ'ল আৰু কি নিমখ মানে ইউটিউবে চামনে মই বস্তুটোত বস্তুৱে দিম সেইটো হেৰিয়াত থাকোতে থাকোতে ইমানে নিমখ হৈ গ'ল তাৰপিছত বাপ্পেকে যা চৰিয়াই তৰিয়াই উঠাই দিলো আকৌ কেৰাহীলে হেৰি কৰি থাকিম আকৌ হেৰি দিম তাৰপিছত চৰিয়াই তৰিয়াই উঠাই দিলোঁ চৰিয়াটো সৈতে যোনটো ডাঙৰ চৰিয়াটো সেইটো সৈতে গেছত উঠাই দিলো পানী এগাল দিলো চৰিয়াটো গোটেই ক'লা হৈ কাৰণ এইটোতো হেৰি চৰিয়া ষ্টীলৰ চৰীয়া আছিলে গোটেই ক'লা হৈ অৱস্থা নাই তাৰপিছত খাই চাইছো যে তেতিয়া পানী দি দিলোঁ তাৰপিছত গৰম হ'ল খাই চাইছো সেই তেতিয়া আকৌ নিমখে হোৱা নাই মানে হৈছে মানে কমিছে আও এ মই বোলো বাদদে আও আকৌ নিমখ দিবলে নাই কাৰণ মই কি আণ্ডাজত আকৌ নিমখ দিম আকৌ বাঢ়ি যাব মই একো আণ্ডাজটো নাজানো মই বোলো লৈ লৈ খাব নিমখটো আও বেছি হ'লেহে বেয়া সেই গতিকে এটা এনেকুৱা খুব সাংঘাটিক জমনি মানে এটা মোৰ অভিজ্ঞতা এইটো প্ৰথমবাৰ ৰান্ধিবলগীয়া আৰু প্ৰথমবাৰ ৰান্ধিবলগীয়াতে চাওকচোন কেনেকুৱা এটা মোৰ বেয়া পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে ঘৰত কোনো নাই সি যাক মাতিছো শিকাই মানে শিকাই দে বুলি তায়ো মাথা মুণ্ড একো নাজানে খাবহে জানে ইউটিউবত চাইছো ইউটিউবত চায়ো আকৌ পাহৰিছো কাৰণ এইফালে মই বস্তু পিঁয়াজ আলুবিলাক কাটি থাকোতে আগৰখিনি গুচি গ'ল পাহৰি থাকিলো সেইখিনি কৰিম বুলি ভাবি পেলাই মানে মই পাহৰি থাকিলো আকৌ নিমখ বাঢ়িলে আকৌ নিমখ কমিলে এইবিলাক এইটো এতিয়া ভাবিলে মোৰ হাঁহি উঠে তাৰমানে এটা সাংঘাটিক ধৰণৰ অভিজ্ঞতা হ'লতো এতিয়া মোৰ ভাবিলে মোৰ খুব হাঁহি উঠে সেইটোৱে আৰু